ভাৰতৰ বিভিন্ন প্ৰান্তৰ মাজৰ সাংস্কৃতিক বিনিময় যোগাযোগ ক্ষেত্ৰ অসমীয়া ভাষাটোৱে অনেক ভূমিকা পালন কৰি আহিছে

কৰি আহিছে যেনেকৈ ধৰক

আমাৰ ইয়াত পৰশুৰাম কুণ্ড আছে তাত যাবলৈ হ'লে এই আমাৰ অসমত আহিব লাগিব বা কামাখ্যা মন্দিৰ আছে আৰু আমাৰ ইয়াৰ অসমীয়া চবতকৈ ডাঙৰ উৎসৱ হৈ গ'ল বিহু য'ত নেকি বিহুৱে আমাৰ গোটেই অসমৰ গোটেই ভাৰতৰ আৰু বৰ্তমান গোটেই বিশ্বত নাম কঢ়িয়াই আনিছে গীনিজ বুক অৱ ৰেকৰ্ডটো আমাৰ বিহুৱে নাম অন্তৰ্ভুক্ত কৰিব পাৰিছে য'ত নেকি ঢোল পেঁপা বাঁহি গগনা আৰু বিহু নৃত্য আমাৰ বহুত নাম আমি কঢ়িয়াই আনিছে অসমৰ কাৰণে গোটেই ভাৰতৰ কাৰণে আৰু গোটেই ভাৰতৰ ভাৰতৰ হৈ অসমে যিটো ভূমিকা পালন কৰিছে সেইটো আমাৰ গোটেই বিশ্বত নাম কঢ়িয়াই আনিবলৈ আমাক অখ আমাৰ অসমে সেই বিহু নৃত্যই সহযোগ কৰিছে